মই ভাবোঁ যে নৃত্যৰ বিষয়ে আটাইতকৈ ভুল ধাৰণাটো হৈছে সংগীত অবিহনে নৃত্য সংগীত অবিহনে নৃত্য কৰিব নোৱাৰি কিন্তু এইটো আতাইতকৈ ভুল ধাৰণা সংগীত অবিহনেও নৃত্য কৰিব পাৰি নৃত্য কৰিবলৈ কোনো বহিৰাগত বা বাহিৰৰ সংগীতৰ প্ৰয়োজন নাই ভৰিৰ তালে তালেৰে সংগীত তুলি নৃত্য কৰিব পাৰি